হেল্ল' চুইট এজেঞ্চী হয় হয় মোৰ মোবাইলত হয় মই অৰ্ডাৰ এটা দিছিলোঁ মোৰ এতিয়া অ বৰ্তমান মানে কি এতিয়া মোৰ মোবাইলত ডেলিভাৰ্ড বুলি আহি গ'ল এতিয়া বস্তুটো আহি পোৱা নাই মই কি কৰিব লাগিব হয় হয় হয় হয় এতিয়াতো অলৰেডি আহি গ'ল ডেলিভাৰী ন' অ ঠিক আছে আপোনালোকে সোনকালে কৰিব খালি হা নহয় নহয় মানে বস্তুটো হ'ল কি এতিয়া আহি যোৱাৰ পিছত মানে বেয়া লাগি যায় ন' বস্তুটো ইয়াততো ডেলিভাৰ্ড বুলি আহিলে বস্তুটো আহি পোৱা নাই ঠিক আছে হ'ব হ'ব হ'ব দিয়ক হ'ব দিয়ক